হেল্ল' তালুকদাৰ বাবু হয় গুড আফটাৰনুন মই এই আপোনাৰ বন্ধু এই কাহিলীপাৰাৰ পৰা কৈ আছো মই আৰু এই বহুত বছৰ আগতে মই আগতে বেলেগত আছিলো আমাৰ নিজা ডিষ্ট্ৰিক নগাঁৱত তেতিয়া পুৰণি দিনতে গৈছিলোঁ আৰু এতিয়া কাহিলীপাৰালৈ আহিছোঁ মই ভাবিছোঁ কামাখ্যা মন্দিৰত এবাৰ দৰ্শন কৰি যাওঁ তাৰ পৰা আজি আগৰ দিনৰ তুলনাত আজি কালি ৰাষ্টা ঘাট অলপমান বহুত বদলি হ'লটো এতিয়া ক'ৰ পৰা কেনেকৈ গ'লে সুবিধা হয় বাৰু মই এতিয়া কাহিলী কাহিলীপাৰাত আছো আৰু

মালিগাঁও কামাখ্যা গেটত তাতে নামিব লাগিব নহয় জানো টেক্সি পোৱা যায় আৰু আচ্ছা আচ্ছা হয় হয় হয় হয় আচ্ছা আচ্ছা ভৰি হাতখিনি মানে অলপ পা পৰিস্কাৰ কৰি ল'ব লাগে মন্দিৰৰ ভিতৰত সোমাওঁতে আৰু মানে এইটো আগবেলাৰ ভিতৰতে গ'লে ভাল চাগে আৰু নহয় জানো অঁ তেতিয়াহ'লে বোধকৰো ৰাতিপুৱা চাৰিটামান বজাতে গৈ পেলাই লাইন পাতিলে সুবিধা হ'ব নেকি আচ্ছা অঁ অম্বুবাচী মেলা এনেই হেৰিৰ পৰা নাছিলে জানো আপোনাৰ জুনৰ বাইছ তাৰিখৰ পৰা হয় নেকি মনত পৰা মতে অঁ তেতিয়াটো বহুত মানুহৰ গেডাৰিং এটা হয় নহয় বিভিন্ন ৰাজ্য বা ৰাজ্যবোৰৰ বাহিৰেও ভাৰতৰ বাহিৰৰ পৰাও দুই চাৰিজন এনেকৈ আহে মানুহ

আচ্ছা এনেই তাত কিবা এনেকে দান দক্ষিণাৰ ফালৰ পৰা কিবা তেনেকুৱা ডিমাণ্ড থাকে নেকি বাৰু আচ্ছা আচ্ছা আচ্ছা অঁ অঁ এইখিনি আৰু নিজৰ মনৰ কথা যিখিনি ব্যক্ত কৰিম কৰিম আৰু কিন্তু এনেকৈ গৈ যিখিনি মানে হেৰিখনত নিৰ্দেশনা দিলে ঠিক তেনেকৈ গৈ পেলাই মন্দিৰটো পাই তাৰ পিছৰখিনি আৰু নিজে ছিটুৱেচনটো চেটিং কৰি ল'ব লাগিব হয়নে নহয় আচ্ছা অঁ লাইন পাতি থাকিব তাত খাৰা হৈ ফেলাই আমি কামখিনি কৰিব পাৰিম বাট ঠিক আছে হ'ব দিয়ক ধন্যবাদ আপুনি মোক বুজাই দিয়াৰ কৰণে ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে